মে' মাহৰ তিনি তাৰিখ দুই হেজাৰ বাইছ জুলাই মাহৰ পোন্ধৰ তাৰিখ দুই হেজাৰ বিশ এপ্ৰিল মাহৰ পঁচিছ তাৰিখ দুই হেজাৰ পোন্ধৰ জানুৱাৰী মাহৰ ষোল্ল তাৰিখ দুই হেজাৰ ন ডিচেম্বৰ মাহৰ এক তাৰিখ দুই হেজাৰ এঘাৰ